অঁ ঘৰত আছেনে অঁ মই কৈছিলোঁ পায় অঁ কাইলৈ খ্ৰীষ্টমাছ আছে নহয় ক'ৰবাত যাব নেকি ফুৰিব হয় হয় অঁ কাইলৈ মইনাটিঙলৈ যাম খ্ৰীষ্টমাছ খাবলৈ ওলাব যাবলৈ কিবা গাড়ী সেইটোৱে চিন্তা কৰি আছোঁ কিবা চাৰিচকীয়া এখনকে ল'ম বুলি ভাবিছোঁ অঁ পইচা দুশ দুশমানকৈ তুলিব লাগিব নেকি আৰু খানাটো ধৰি লওক তাতে খোৱা বোৱা হ'ব খালি আৰু অহা যোৱা কাৰণেহে পইচা দুশমানকৈ তুলিব লাগিব অঁ অঁ তেতিয়াহে ধৰি ল যাব পৰা হ'ব অঁ ওচৰ ৰাস্তা নহয় নহয় পাহাৰ এৰিয়া নাই অকণমান ভাল গাড়ী এখন নিব লাগিব এনেই সৰু সুৰা গাড়ীত যাবলৈ দিগদাৰ হ'ব অকণমান প্ৰব্লেম হ'ব অঁ অঁ খ্ৰীষ্টমাছটো ধৰি লওক আমি ঘৰৰপৰা ন দহ দহটামান বজাত ওলাব অঁ দহটামান বজাত ওলালে ধৰি লওক আমি বাৰটামান বজাত পাইগৈ খাই বৈ আৰু ঘূৰি আহোঁতে দুটা দুটামান বজাত ঘূৰিম আৰু লাহে ধীৰে এতিয়া ঘৰত ধৰি লওক পোহৰে পোহৰে পামহি আৰু ঘৰতো আকৌ ঢেৰ প্ৰব্লেম নহয় হাঁহ কুকুাৰ গাহৰি চাহৰি আদি কৰি চব থাকি যায় নাই ঘৰত অঁ সেইটো কাৰণে দিনে পোহৰে গৈ দিনে পোহৰে ঘূৰি অহাটোকে কৰিম অঁ আপোনালোকৰ কেইজন ওলাই ওলাব আৰু কোনোবা যায় যদি ক'ব অঁ অঁ চাৰি পাঁচজনমান যাব ন ঠিক আছে তেতিয়া আমি মেজিক এখন ব্যৱস্থাই কৰিব লাগিব ন অঁ মেজিকখনতো পইচাটো ল'ব চাগে দুশ দুশ মানকৈ তুলিবই লাগিব দহ দহজনমান যাবপৰা হ'ব ন ঠিক আছে তেতিয়া মেজিক এখনকে ব্যৱস্থা কৰিব লাগিব ন খোৱা বোৱা ব্যৱস্থাটোতো বাৰু তাত ফ্ৰী হ'ব ন খ্ৰীষ্টমাছ নাই অঁ সেইটো কাৰণে অকল অহা যোৱাটোহে প্ৰব্লেম ন অঁ অঁ খোৱা বোৱাটোতো ফ্ৰী পামেই তাত অঁ জেগা জুগুলিও চাই অহা হ'ব ভাল লাগিব পাহাৰ জেগা এনেও ভাল লাগে ন অঁ আৰু কিবা কিবি লৈয়ো আহিব পাৰিম পাহাৰৰপৰা অঁ ঝাৰু এইটো ঝাওবন চাওবন লৈ আহিব পাৰিম ন আৰু পাহাৰত চাগে আলু কচু পাম নহয় দিব নাই ফ্ৰীকৈ অঁ অঁ সেইটো কাৰণে ভাল দিনতে কালি ওলালোঁ ন গোটেইখিনিয়ে খাই তাতে ফূৰ্তি কৰি ধেমালি কৰি আহিম আৰু ন

আৰু যাম যামকৈ সদায় থাকিহে যায় ঘপকৈ ওলাই ঘপকৈ ওলাই গ'লেহে যোৱা নহ'লে থাকিলে থাকি যায় ল'ৰা ছোৱালীবোৰকো দেখুৱাই আনিব পাৰিম পাহাৰ জেগা কেনেকুৱা ন আমাৰ ল'ৰাকেইটাও লৈ যাম আমাৰ আইতাক পুতেককো লৈ যাম গাড়ীতে লৈ যাম আৰু গোটেই ঘৰ ভঁৰাল গৈয়ো ভাল লাগিব

আপোনালোকৰ তেতিয়াহ'লে নটা চাৰে নটামান বজাত আমাৰ ঘৰ ইয়ালৈ ওলাই আহিব চাৰিআলিলৈ অঁ অঁ মই দহটামান বজাত গাড়ীখন মাতি দিম খালি মানুহ কেইগৰাকীৰপৰা পইচাটো তুলি আনিব আপুনি অঁ সেইটো সেইটো তুলি আপুনি মোক আগে জমা দি দিব গাড়ীত দিব লাগিব যে অঁ অঁ নহ'লে আৰু তাওত যাম যামকৈ থাকিয়ে গৈছে আকৌ বিহুৱে পাবহি এতিয়া অঁ অঁ জানুৱাৰীত পালেহিয়ে নহয় অঁ সেইটো কাৰণে বতৰ বাতিও ভাল কাইলৈ পককৈ গৈ আহিলে ভাল হ'ব ন ঠিক আছে তেতিয়াহ'লে কাইলৈ আহিব ন অঁ হ'ব অঁ